হয় প্লাৱন কি খবৰ ভাল ভাল ভাল তোৰ অঁ গম পাইছোঁ ডেটটো কে কিমান আছিলে পাহৰি থাকিলোঁ নহয় মই বাইছ তাৰিখ বুলি ভাবিছিলোঁ পঁচিছ তাৰিখে যদি ভালে আৰু দে সেইদিনাখন বাৰু অফো আছে অঁ অঁ ঠিক আছে বাৰু অঁ সেয়া আৰু মধুস্মিতাহঁতে কৈছিলে মানে সিহঁতিয়ো যাম বুলি আজিকালি ইয়াতে থাকে চাৰ্কল অ'ফিচৰ ওচৰত থাকে সিহঁতি আৰু এই নিমিশা বুলি কৈ যে আমাৰ ডিপাৰ্টমেণ্টৰ তাই ইয়াত সিহঁতি সেই বি এড কলেজত পঢ়ি আছে আকৌ এতিয়া বি এড কৰি আছে লগ পাই থাকোঁ লগ পাই থাকোঁ ময়ো ওচৰতে থাকোঁ যিহেতু সেয়া মোৰ এই বাছ ষ্টেনৰ ওচৰতে আৰু সেয়া তই ক'ত থাক আজিকালি তই ক'ত থাক আজিকালি আচ্ছা আচ্ছা অঁ অঁ আহিবি নহয় ন এতিয়া প্ৰগ্ৰেমলৈ আহিবি নহয় অঁ অঁ অঁ অঁ অঁ আহিবি আহিবি ভাল লাগিব চবকে লগ পাম আকৌ এবাৰ অঁ অ'কে ভাল লাগিব অঁ তাক পায়ে থাকোঁ লগ বাৰু ইয়াত প্ৰ'গ্ৰেমত আকৌ এবাৰ লগ পাম ভাল লাগিব কিবা হেৰি কৰিবি নেকি পাৰ্টিচিপেট কৰিবি নেকি হ'লেও ভাল আছিলে আমাৰ আগৰ গোটেই ফ্ৰেনচখিনিয়ে পাৰ্টিচিপেট কৰা হ'লে ভাল লাগিলে হেঁতেন অঁ মানে গ্ৰুপত কোৱামতে চবেই আহিব কিন্তু দেখা যাওক আৰু কোন কোন আহে এতিয়া মানে আগ মানে দুদিনৰ আগত অহা হ'লে অঁ দুদিনৰ আগত অহা হ'লে ভাল আছিলে কিবা এটা পাৰটিচিপেট কৰাৰ কাৰণে আমি মানে কৰিব পাৰিলোঁ হেঁতেন প্ৰ'গ্ৰেম চগ্ৰেম কিবা এটা কৰিব পাৰিলোঁ হেঁতেন আৰু অঁ অঁ ৰাতি প্ৰ'গ্ৰেমো চাম দেই বহুত ভাল চিঙ্গাৰ আহিব হা হা কি ক'লি ন'ৰ্মেল ন'ৰ্মেল নহয় ন'ৰ্মেল নিপিন্ধো চাদৰ মেখেলা পিন্ধিম মানে এনেকৈ ড্ৰেছিং কোট এটা বনাব লাগিব আৰু চবৰে মিলাই পেলাই তেতিয়া বেছি ভাল লাগিব মানে চবে মুগা মেখেলা মুগা চাদৰ এনেকুৱা টাইপ তহঁতি ল'ৰাবিলাকে তেতিয়া হেৰি পিন্ধিবি আৰু পাঞ্জাবী চাৰ্ট আৰু এনেকৈ পেণ্ট কিবা পিন্ধিবি আৰু কুৰ্তা চুৰ্তা অঁ ভাল লাগিব তেতিয়া চবে মানে আৰু আৰু ৰাতি প্ৰ'গ্ৰেমো নহয় চাবলৈ আহিবি ৰাতি অঁ আহিব নিলাক্ষী নেওগ নে কি তেওঁ আহিব অঁ সেয়া আৰু ঢেৰ আছে কিবাকিবি কালচাৰেল ঢেৰ কিবাকিবি পাতিব

অঁ আৰু মানে মেলা টাইপো হ'ব অলপ বাহিৰত মানে কিবা গ্ৰন্থমেলা হ'ব বাহিৰত গ্ৰন্থমেলা হ'ব অঁ সেইটোও মানে অঁ সেইকাৰণে বেছি ভাল লাগিব অঁ আৰু টিচাৰখিনিকো লগ পাম যে সেইকাৰণে মই বেছি এক্সাইটেড হৈ আছো মানে হা হা অঁ সেইটোৱে আৰু টিচাৰখিনিকো লগ পাম আগৰ ইমান ভাল ভাল টিচাৰ আছিলে অঁ সেইটো বহুত ভাল লাগিব সেইটোৱে আৰু অঁ চিনি নাপাম অঁ সেয়াই হ'লেও বহুত মিছ কৰোঁ মই ধেমাজি কলেজখন বহুত বেছি প্ৰিয় আছিলে আগৰপৰা সেয়াই তই কি কৰি আছ এতিয়া গুৱাহাটীত তই কি কৰি আছ গুৱাহাটীত আচ্ছা খবৰ মানে নিটুমণিৰ কথা গম পাইছোঁ তাই বি এড কৰি আছে আৰু দেৱাশিষ সিহঁতিও কৰি আছে অঁ দেৱাশিষেও কৰিছে বি এড বি এড কৰি আছে আৰু বিষ্ণু বিষ্ণু বিষ্ণুহেঁতে অসীমহেঁতে সিহঁতিয়ো কৰি আছে বি এড অঁ অঁ সিহঁতক লগ পাইছিলোঁ বাৰু মই ইয়াতেই থাকে সিহঁতিয়ো অঁ চবেই সোমালে এইবাৰ সেয়া আৰু ছোৱালী দীপশিখা তাৰ পিছতে অঁ দীপশিখা পাহৰিলি নেকি আছে নহয় অঁ গীতিমণি আছে তাৰ পিছত ডিম্পী সিহঁতিয়ো মানে কৰি আছে বি এডে কৰি আছে সিহঁতিয়ো চবে সেয়াই আৰু কোনোবা কোনোবাই ঠাৰ্ড গ্ৰেড ফ'ৰ্ড গ্ৰেডৰো পালে আৰু জ'ব সিহঁতিয়ো কি আছিলে অচ্যুত নেকি সি আছিলে যে অঁ সি পালে অঁ সেয়া নহয় সি জানো ক'ত জানো এইফালে বাক্সাৰফালে নেকি মেবি লখিমপুৰৰ নহয় ধেমাজিৰে হয় সেইফালে অঁ জানো লোকেচনটো তাৰ কি আছিলে অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ তাকে এতিয়া সেয়া আৰু ধেমাজি কলেজৰ সেইটোৰ কাৰণে বহুত এক্সাইটেড হৈ আছো ভাল লাগিব আমি ৰাতিপুৱা যাম যিহেতু পছেচন আছে ৰাতিপুৱা পছেচনটো মানে বিশেষকৈ বহুত ভাল লাগিব গ্ৰুপত আছো আছো অঁ অঁ অঁ এডমিন আছিম আছে নেকি এডমিন নাছিম আছে অঁ অঁ মই দি দিম বাৰু লিংকটো তোক দি দিম বাৰু অঁ অঁ অঁ ঠিক আছে ঠিক আছে গোটেইখিনি আছে লগৰ অঁ কোনোবা নাথাকিব পাৰে কিন্তু মেক্সিমাম আছে মানে অঁ অঁ সেয়া সেয়া আৰু পাৰ্টিচিপেট কৰা হ'লে ভাল লাগিলে হেঁতেন চবে মানে কিবা এটা আমাৰফালৰপৰা যাতে চিনিয়ৰখিনি মানে কি ওলাই যোৱাখিনি কাৰণে কিবা এটা যদি পাৰ্টিচিপেট কৰোঁ বেছি ভাল হ'ব বুলি ভাবোঁ মানে মই

অঁ গান চানো গাব পাৰি অঁ ৰাতি মানে সেই প্ৰ'গ্ৰেমত গান চানো গাব পাৰি কাৰণ কালচাৰেল আৰু কিবাকিবি ঢেৰ আছে নহয় প্ৰ'গ্ৰেম তাতে অঁ ভাষণ দিব দিলে মানে সেয়া আৰু আগৰ আমাৰ ধেমাজি কলেজখন আমি কেনেকুৱা পাইছিলোঁ কিমান স্মৃতি আমাৰ স্মৃতিবিলাকৰ কথা ক'ব লাগিব ধেমাজি কলেজৰ অঁ সেইখিনি কথা ক'ব লাগিব আৰু ফ্ৰেনচখিনি কেনেকুৱা পালে ফ্ৰেনচখিনিৰ লগত কেনেকুৱা স্মৃতিবিলাক আছিলে সেইবিলাক মানে ক'ব পাৰোঁ আমি অঁ সেইবিলাকে আৰু তোৰ মানে মনৰ মনৰ কথাবিলাক কবি আৰু ধেমাজি কলেজত কেনেকুৱা ফিল হ'ল কেনেকুৱা ভাল লাগিলে তোৰ মানে ক'লেজখনৰপৰা কি কি তই শিকিলি মানে সেইখিনি তই ক'ব পাৰ ধেমাজি কলেজৰপৰা অঁ সেইখিনি অঁ তাৰপৰা গৈ কিনে এতিয়া তেওঁলোকে কি কি কৰি আছে বা কিমানখিনি মানে শিক্ষা গুণগত শিক্ষা লৈ পিনে যে তেওঁলোকে ইমানখিনি আগবাঢ়ি গৈছে সেইখিনি কথা ক'ব পাৰ সেয়া আৰু অঁ অঁ অঁ তাকে অঁ সেইখিনিৰ কাৰণে ভাল হৈছে সেয়ে আমিতো পঢ়িয়ে আছো এতিয়াও সেয়া অঁ দিছে সেয়েতো অঁ অঁ অঁ অঁ তেনেকৈ ভালেই হৈছে আৰু মানে আমাৰ ধেমাজি কলেজৰ গছ গছনিটো আছেই ডেফিনেটলি আৰু কিন্তু আমি যাতে আমি ক'ব পাৰোঁ যে আৰু গছ গছবি ৰুই পিনে আৰু বেছি সেউজীয়া পৰিৱেশটো যাতে আমি কৰি তুলিব পাৰোঁ সেইটো বিষয়ত আমি ক'ব পাৰোঁ অঁ সেইটো বিষয়ত যাতে আৰু অঁ আমি মানে নিজেও ৰোপণ কৰি আহিব পাৰোঁ সেইদিনাখন অঁ পছেচনৰপৰা আহি পিনে আমি সেইদিনাখন গছ পুলি ৰোপণো কৰিব পাৰোঁ ৰাতিপুৱা হয় নাই সেইটো এটা ভাল পদক্ষেপ হ'ব বুলি ভাবো মই অঁ অঁ অঁ অঁ সেইখিনি তাকে খোৱা বোৱাতো তাতে এৰেঞ্জ কৰিছে বাৰু ধুনীয়াকৈ এৰেঞ্জ কৰিছে অঁ হা হা অঁ ভাত দিব আৰু যোনে যি খায় আৰু তেনেকৈ মানে এৰেঞ্জ কৰিছে তেনেকৈ অঁ সেয়া আৰু অঁ অঁ খবৰ দিম খবৰ দিম খবৰ দিম অঁ ৰাতিপুৱা সেই চবে ওলাই আহিবি আৰু পছেচনৰ কাৰণে মানে ধেমাজি কলেজৰপৰা মেবি টাউনখন ঘূৰিব চাগৈ অলপ আৰু কাৰণ অতিথিয়ো আহিব যিহেতু অঁ কোন আহিব মানে ভাল বৰষা ৰাণী বিষয়া আহিব নেকি আৰু কোনোবা আহিব চাগৈ মেবি তেনেকুৱা অঁ অঁ অঁ অঁ সেয়াই ভাল লাগিব অঁ সেয়াই আৰু ডিপাৰ্টমেণ্টবিলাক থাকি ডিপাৰ্টমেণ্টবিলাক থাকিব মানে তাৰ পিছত আমিয়ো থাকিম তেতিয়া আৰু মানে সেয়া ভাল লাগিব টিচাৰচখিনি থাকিব অঁ অঁ অঁ ভাল লাগিব সেয়াই আৰু অঁ ফিক্সকৈ ডেটটো মানে এতিয়া ময়ো গম পোৱা নাই ভালকৈ তয়ো গম পোৱা নাই যদি যিহেতু আমি ফিক্সকৈ মানে মেবি মেবি তই পঁচিছ বুলি ক'লি ন পঁচিছে হয় চাগৈ অঁ পঁচিছ নৱেম্বৰে হয় অঁ অঁ অঁ অঁ সেয়াই অঁ অঁ অ'কে ভাল আছিলে ঠিক আছে বাৰু তেতিয়াহ'লে আমি প্ৰ'গ্ৰেমৰ দিনাখন লগ পাম ৰাতিপুৱা পছেচনত অঁ সেয়াই ভাল লাগিব অঁ খানা মানে আমি সেইটো প্ৰ'গ্ৰেম শেষ হোৱাৰ পিছত আমি চবেই খানা খাব পাৰোঁ অঁ তেতিয়া লগ পাই পেলাই পাছত আমি ডিস্কাচ কৰি পিনে খানা এটাও খাব পাৰোঁ এৰেঞ্জ কৰিব পাৰোঁ ওচৰত মানে কাৰোবাৰ ঘৰ এটা থাকিলে মানে তাতে

ঠিক আছে বাৰু অ'কে থেংক ইউ